হেল্ল' নমস্কাৰ এইখন জে বি এছ ৰেষ্টুৰেণ্ট হয়নে মই পাপৰি মৰাণে কৈছোঁ তিনচুকীয়াৰ পৰা আপোনালোকৰ তাত আমি পৰিয়ালবৰ্গৰ সৈতে ৰাতি প্ৰায় দহমান বজাত খানা খাব যাবলৈ বিচাৰিছোঁ কিমান টাইমত আপোনালোকে বন্ধ কৰে আপোনালোকৰ তাত দহজন মানুহৰ বাবে টেবুল খালী হ'বনে যদি পাৰে দহজন মানুহৰ কাৰণে টেবুল বুক কৰি থ'বচোন অঁ আপোনালোকৰ খানাবোৰ তাত কি কি ৰাখে বাৰু খাচী গাহৰি লোকেল মূৰ্গী লোকেল মাছ ৰাখেনে তিনিজনৰ কাৰণে খাচী মাংস তিনিজনৰ কাৰণে লোকেল মূৰ্গী আৰু চাৰিজনৰ কাৰণে গাহৰি ৰাখিব ঠাইতে বহি খাব পাৰেনে পৰিৱেশটো কেনেকুৱা বাৰু আপোনালোকৰ তাত জেগাৰ পৰা দৃশ্যবোৰ উপভোগ কৰিব পাৰিমনে কিমান টাইমলৈকে আপোনালোকৰ তাত খোলা থাকে পাৰ্কিং জেগাতে হয়নে মানে আপোনালোকৰ ৰেষ্টুৰেণ্টৰ আগত পাৰ্কিং হয়যে হয়নে